মই এজন ক্ষুদ্ৰ ব্যৱসায়ী যি এখন সৰু কম্পিউটাৰ দোকান জেৰক্সৰ তাকে ব্যৱসায় কৰিছোঁ মোৰ আপোনাৰ ব্যৱসায় কৰা যোৱা দুবছৰমান হ'ল আৰু ব্যৱসায় ক্ষেত্ৰত ধুনীয়াকৈ ব্যৱসায় কৰি ঘৰ সংসাৰ চলাই আছোঁ মা দেউতাক চাই আছোঁ ঘৰ এইখন সৰু এখন ব্যৱসায় কৰিয়ে যি ভাল ভাল ব্যৱসায় ধুনীয়াকৈ চলিব পাৰিছোঁ বহুকেইখিনি কথা শিকিব পাৰিছোঁ বহুখিনি কাম কৰিব পাৰিছোঁ এই দোকান ক্ষুদ্ৰ দোকানখন খুলিয়েই মই বহুতখিনি ঘৰৰ কামো আকৌ চ' যিখিনিয়ে মোক আৰ্থিকভাৱে বহুত সবল কৰি তুলিছে

এটা সৰু ব্যৱসায় যে এটা ইমান ভাল এটা পুঁজি মই মাহেকীয়া ইনকাম কৰিব পাৰিম বুলি প্ৰথমে ভবা নাছিলোঁ যিহেতু এতিয়া কিন্তু এটা ভাল ভাল সংখ্যক মুনাফা মই কৰিব পাৰিছোঁ মাহেকীয়া মাহিলী যিয়ে মোৰ বহুতখিনি ক্ষেত্ৰত বহুত বহুত কিবা এটা মন গ'লে আজি ল'ব পাৰিছোঁ আপোনাৰ এই ক্ষুদ্ৰ ব্যৱসায়টোকে আজি মনৰ ইচ্ছা কিবা এটা কিনিব পাৰিছোঁ কোনোবা এঠাইলে নিজক ইনকামৰ পইচাৰে যাব পাৰিছোঁ যি কাৰো আগত হাত পাতিবলগীয়া কাৰণ নিজৰ ব্যৱসায় কৰি মই বহুতখিনি সুখী হৈছোঁ কাৰণ আজি কোনোবাই নিজৰ নিজৰ ব্যৱসাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছোঁ নিজে বহুত বহুত যোৱা দুবছৰ ধৰি বহুতখিনি প্ৰথমে অলপ প্ৰব্লেম হৈছিল তাৰপিছত কিন্তু কোনো ধৰণৰ প্ৰব্লেম হোৱা নাছিল কাৰণ প্ৰথম দোকান ব্যৱসায়টো আৰম্ভ কৰোঁতে ইমানখিনি মুনাফা হোৱা নাছিলে কিন্তু এতিয়া লাহে লাহে বহুতখিনি ক্ষেত্ৰত মুনাফা হৈছে যি কাৰণে মই বহুখিনি নিজৰ ল'বলগীয়া বস্তু বয় বস্তু ল'ব পাৰিছোঁ একো লোককো আগত হাত নপতাকৈ বহুতখিনি কাম কৰিব পাৰিছোঁ আজি মা দেউতাক ভালকৈ লাগ বুলিলে বস্তুটো এই ক্ষুদ্ৰ ব্যৱসায়টোৰপৰাই মই দিব পাৰিছোঁ যদি কিবা লাাগ বুলি ক'লে কাৰো আগত হাত পাতিবলগীয়া হোৱা নাই যিটো কাৰণে আজি মই বিশেষ বহুতখিনি সুখী এই সৰু ক্ষুদ্ৰ দোকানখনৰপৰাই আৰু সেইকাৰণে নিজৰ এটা সৰু ব্যৱসায় কাৰো আগত হাত পাতিব নালাগে কোনো ধৰণৰ মালিকৰ আণ্ডাৰত মালিকৰ তলত কাম কৰিবলগীয়া হোৱা নাই নিজৰ যিখিনি পাৰিছোঁ নিজে কৰিছোঁ তোমাৰ নিজৰ ব্যৱসায়ৰ কাৰণে মই বহুতখিনি কাৰো এষাৰ কথা শুলিব নালাগে আজি মন গৈছে তোমাৰ ব্যৱসায় নকৰোঁ বুলি কৈ থাকিব পাৰি কিন্তু কোনো মালিকৰ আণ্ডাৰত হ'লে তুমি কোনো ধৰণৰ কথাই মানিব নোৱাই নিজৰ হৈছে কাৰণে আজি মই মন গৈছে খুলি ব্যৱসায় কৰিছোঁ মন গৈছে ব্যৱসায় নাই কৰা কিন্তু কোনো প্ৰব্লেম নোহোৱাকৈ আজি আৰম্ভণি প্ৰথম ছমাহমান অলপ প্ৰব্লেম হৈছিল যদিও কিন্তু বাকী আজি বাকী ডেৰ বছৰত কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ মই পঢ়া শুনাও কৰি আছিলোঁ তাৰ মাজতে ব্যৱসায়ো আৰম্ভ কৰিছিলোঁ সেইকাৰণে একো আজি প্ৰব্লেম নোহোৱাকৈ নিজৰ কামখিনি চলাই যাব পাৰিছোঁ একো প্ৰব্লেম নোহোৱাকৈ সকলো ধৰণৰ সকলোখিনি মেনেজ হৈ গৈছে নিজৰ কম্পিউটাৰ দোকানখনৰ কাৰণে আজি মই বহুতখিনি নতুন মানুহ লগ পাইছোঁ মোৰ ওচৰলৈ অহা বহুত ধৰণৰ মানুহৰ লগত আজি চিনাকি হৈছোঁ বহুতখিনি কাম কৰিছোঁ তেওঁলোকৰ লগত মিলি সেইকাৰণে বহুতখিনি ক্ষেত্ৰতে মোক এই সৰু ব্যৱসায়টোৱে বহুখিনি আগবঢ়াই নিছে যি কাৰণে মই আজি বহুত সুখী হৈছোঁ